মোক আকৰ্ষিত কৰা গ্ৰহ বা নক্ষত্ৰ বুলি কোনো এটা নিৰ্দিষ্ট মই গ্ৰহ বা তৰাৰ নাম মই ক'ব নোৱাৰোঁ তৰা বুলি ক'লে সাধাৰণতে ধ্ৰুৱ তৰাটো ভাল লাগে সদায় জ্বলি থাকে বুলি আমি জানো বা দেখিছোঁ কিন্তু গ্ৰহ নিৰ্দিষ্ট গ্ৰহ বুলি মোৰ কোনো গ্ৰহ ভাল লাগে বা আকৰ্ষিত হওঁ বুলি মই ক'ব নোৱাৰোঁ কাৰণ মোৰ প্ৰতিটো গ্ৰহেই ভাল লাগে আৰু প্ৰতিটো গ্ৰহ যেতিয়া প্ৰতিটো গ্ৰহক চাবলৈ হ'লে যেতিয়া আমি চাওঁ তেতিয়া অকল গ্ৰহটোকে দেখা নাপাওঁ গ্ৰহটোৰ লগত সৌৰজগতখন লগতে গ্ৰহাণুপুঞ্জবোৰ গোটেই আকাশীমণ্ডল যেতিয়া আমি চাওঁ আকাশী গংগা চাওঁ তেতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ড যেতিয়া আমি ইণ্টাৰনেট হওক বা ইউটিউবত হওক ছাৰ্চ কৰি চাওঁ তেতিয়া মোৰ সকলোবিলাকে মানে আটাইবোৰে মোৰ ভাল লাগে বহুত ভাল লাগে যেতিয়া আমাৰ সৌৰজগতত থকা গ্ৰহকেইটাৰ ভিতৰত গোটেইকেইটা গ্ৰহৰ যেতিয়া শব্দবোৰ যেতিয়া হেডফোন লগাই আমি শুনো প্ৰতিটো গ্ৰহৰ শব্দবোৰ বেলেগ বেলেগ ভিন্ন ভিন্ন আৰু এই কিছুমান এনেকুৱা হাওঁ হাওঁ শব্দ মানে গ্ৰহবোৰৰ মাত যিবোৰ ইমান মানে কিছুমান মানে ভয় লগা ভয় লাগি যায় আৰু কিছুমান বহুত ভালো লাগি যায় প্ৰতিটো গ্ৰহৰ শব্দ বেলেগ বেলেগ সেইবাবে মোৰ সৌৰজগতখনক চাই বা সৌৰজগতখনৰ মাজত যেতিয়া সোমাই যাওঁ তেতিয়া আমাৰ পৃথিৱীত যেন অইন একোৱেই নাই সব শূন্য অকল যেন সেই তৰাহে হাটীপতিবোৰৰ মাজত নিজৰ মন মগজু তাতে সোমাই পৰে আৰু নতুন তেনেকুৱা মানে ভাব হয় যেন নতুন এটা ৰহস্য কি এক ৰহস্য ক'ত এইবিলাক ওলমি আছে ক'ত এইবিলাক জিলিকি আছে এই জিলিকি থকাৰ শক্তিনো কি যিবোৰ জিলিকি থাকিবলৈ হ'লে একোটা মানে গ্ৰহাণু কিহেৰে গঠিত হৈছে বৰফবোৰনো ক'ত পোত খাই আছে কিয় পোত খাই আছে কিয় চাৰিওফালে তাৰ তাৰ চাৰিওফালে বায়ুৰে ভৰি আছে কেইবাটাও বায়ুৰ স্তৰ আছে সেই স্তৰবোৰৰনো উদ্ভাৱন হ'ল ক'ৰ পৰা স্তৰবোৰনো কিয় তাত গঠিত হৈছে কিহে তাক একলগ কৰি ধৰি আছে সেই বিভিন্ন প্ৰশ্নবোৰ যেতিয়া মোৰ মনলৈ আহে তেতিয়া মই আচৰিত হৈ পৰোঁ আৰু গ্ৰহবোৰৰ বিষয়ে জানিবলৈ আৰু গ্ৰহবোৰক চাই থাকিবলৈ গ্ৰহবোৰৰ শব্দও শুনিবলৈ মই আগ্ৰহী হৈ পৰোঁ আৰু আকৌ সেইবোৰকেই মোৰ বহুত বেছি আকৰ্ষণ কৰে সৌৰমণ্ডল হ'ল আমি জানো যে সৰুৰ পৰা পঢ়ি আহিছিলোঁ যে সূৰ্য নুঘূৰে সূৰ্য একেথিৰে থাকে সূৰ্যটোৰ চাৰিওফালে প্ৰতিটো গ্ৰহ আমাৰ সৌৰজগতত থকা গ্ৰহকেইটাই ঘূৰি ফুৰে প্ৰতিটো সৰু গ্ৰহৰ পৰা প্ৰতিটো ডাঙৰ গ্ৰহলৈকে সূৰ্যৰ চাৰিওফালে ঘূৰি ফুৰে আৰু এতিয়া যেতিয়া সৌৰজগতখন কেতিয়াবা চাওঁ বা অধ্যয়ন কৰাৰ ইচ্ছা জন্মে তেতিয়া মানে জানিবলৈ পালোঁ যে সূৰ্যও ঘূৰে সূৰ্যই যেতিয়া ঘূৰিব সূৰ্যই গোটেই সৌৰজগতখনক একলগ কৰি সূৰ্যই গতি কৰি থাকে এই নতুন যেতিয়া কথাবিলাক জানিবলৈ পাওঁ তেতিয়া আৰু বেছি আকৰ্ষিত হৈ পৰোঁ আৰু সেইবাবেই মোৰ সৌৰজগতখন ভাল লাগে বা আকৰ্ষিত হওঁ ন ন তথ্য জনাৰ কাৰণে কিবা এটা বেলেগ এটা মোৰ ভাল লাগে আৰু সৌৰজগতখনৰ যিবোৰ ৰং বিভিন্ন ৰং ইমান মানে কেনেকৈ ইমান ধুনীয়া ৰং মানে কিহে সেই ৰঙৰ আৱিৰ্ভাৱ হ'ল ৰঙবোৰনো কিহে কেনেকৈ মানে সৃষ্টি কৰিছে সেইবিলাকৰ মোৰ মনত প্ৰশ্ন আহে আৰু সেইবোৰে মোক আকৰ্ষিত কৰি ৰাখে সেইবাবেই মই আকৰ্ষিত হৈ পৰোঁ আৰু